হেল্ল' শুনিছে নাই হেৰি এইটো ষ্টুডিঅ' হয় নে ফ'টো ষ্টুডিঅ' এই পাছপৰ্ট পাছপৰ্ট চাইজৰ মোক লাগিছিল কেইখনমান চাৰিখনমান আপোনাক হেৰি এইটো ফৰ মোবাইলত হোৱাটছএপ কৰিলে হ'বনে আপোনাৰ এনেই দোকানখন কোনফালে আছিলে

হেৰি আপোনাৰ এইটো কি বুলি কয় এইটো দোকানৰ নামটো কি বুলি আছিলে অনুভৱ ফ'টো ষ্টুডিঅ' বাকী হেৰি এইটো কি বাৰু মই বাৰু যাম বাৰু হ'লে আপোনাক দি যাম আৰু হেৰি এনেই ডাঙৰ চাইজৰ ফটোখন বনালে কিমান লয় এনেই ফ্ৰেম অঁ কওক আৰু ফ্ৰেম চেম ফ্ৰেম চেম বনালে আৰু তাৰ আপোনাৰ এইটো কি বুলি কয় মানে আপোনাৰ দোকানত ভিডিঅ' ভিডিঅ' কাৰণেও মানুহ ৰাখে নেকি বাৰু ভিডিঅ' কৰে নেকি আপুনি ভালে হ'ব বাৰু মই আপোনাক লগতে হ'লে ফোন কৰিম বাৰু ঠিক ঠিক আছে বাৰু ঠিক আছে